এজন খেলুৱৈ সৃষ্টি কৰিবলগীয়া হ'লে খেলুৱৈজনৰ সৰু অৱস্থাৰ পৰাই খেলৰ প্ৰতি আগ্ৰহ এটা কৰিব লাগিব আৰু পৰ্যাপ্তমানৰ সুবিধাও তেওঁক দিব লাগিব বৰ্তমান অৱস্থাত অসমত এজন খেলুৱৈৰ সামগ্ৰীকভাৱে পিছপৰা অৰ্থাৎ খেলুৱৈ আছে কিন্তু কিছু অসুবিধাৰ কাৰণে তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত খেল প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ মাজতেও আমি নাম ল'ব লাগিব হিমা দাস লাভলীনা বৰগোঁহাই আন্তৰাষ্ট্ৰীয় সেয়া খেলুৱৈ তাৰবাহিৰে আমি তাহানিতে পাইছিলোঁ ভোগেশ্বৰ বৰুৱা তাৰ পিছতে আমি পাইছিলোঁ প্ৰিয়মণি শ্বাহ সেইবিলাক নিজৰ নিজৰ প্ৰতিভাৰে বিকশিত হৈছিল আৰু এতিয়া চৰকাৰে তেওঁলোকক বৰ্তমান যিসকল খেলুৱৈয়ে খেল খেলি আছে হিমা দাস লাভলীনা বুঢ়াগোহাঁইক চৰকাৰে কিছু সুবিধা দিছে আৰু আশা কৰিছোঁ চৰকাৰে খেল প্ৰচাৰত কিছু আগভাগ ল'ব কিছু খেলুৱৈসকলক সুবিধা দিব আৰু খেলৰ কাৰণে উপযুক্তভাৱে গঢ় দিবলৈ আৰু পৰিয়ালৰ ফালেও তেওঁ অভিভাৱকসকলেও আগবাঢ়ি আহিব লাগিব